এইবাৰৰ মোৰ প্ৰশ্নটো হৈছে হাঁহ কুকুৰা পালন নিয়ন্ত্ৰণ কৰাৰ নিয়ম আৰু মানদণ্ডসম সমূহ বাখ্যা কৰক বিশ্বজুৰি এইবোৰৰ মাজত কেনেধৰণৰ ভিন্নতা আছে এই বিষয়ে মই ক'ব বিচাৰো যে হাঁহ কুকুৰা পালন কৰিবলৈ হ'লে হাঁহক হাঁহ আৰু কুকুৰাক বেলেগ বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে হাঁহ আৰু কুকুৰা একেলগে ৰাখিলে ইহঁতৰ বহুত অসুবিধাৰ সন্মুখীন হয় সেইকাৰণে

হাঁহৰ ভাগে আৰু কুকুৰাক কুকুৰাৰ ভাগে বেলেগ বেলেগকৈ ৰাখিব লাগে আৰু হাঁহ হাঁহৰ ক্ষেত্ৰত সদায় হাঁহক কণী পাৰিবলৈ সদায় তলত খুৰুং বনাই খেৰ দি দিব লাগে আৰু চাফাকৈ সিহঁতক হাঁহ কুকুৰা গঁৰাল হাঁহ থকা ঠাইকণ চাফা কৰি ৰাখিব লাগে সদায় সদায় চাফ চিকুণাই ৰাখি সৰা সাৰিব লাগে আৰু সিহঁতে যাতে কিছুমান বেমাৰৰ সন্মুখীন নহয় সেইটো কাৰণে ভেকচিনৰ ব্যৱস্থা কৰিব লাগে পশু চিকিৎসকৰ পৰামৰ্শ লৈ সিহঁতক ভেকচিনৰ ব্যৱস্থা কৰি দিলে সিহঁতে ভালকৈ থাকে আৰু উপক আমিও উপকৃত হওঁ আমাক আমি কোনো লোকচান ভৰিবলগীয়া নহয় আৰু কুকুৰা পালনৰ ক্ষেত্ৰত কুকুৰা সদায় মাইকী কুকুৰা সদায় কণী পাৰ কণী দিবলৈ ওপৰত খুৰুং বনাই দিব লাগে খেৰ দি আৰু মতা কুকুৰাবোৰ থাকিবৰ কাৰণে সিহঁতক সদায় মানে দাং বান্ধি দিব লাগে সিহঁতে থাকিবৰ কাৰণে সুবিধা হয় আৰু যাতে সিহঁতৰ সেইকাৰণে আৰু কুকুৰা গঁৰাল সদায় চাফা কৰিব লাগে আৰু কুকুৰাৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে সদায় সিহঁতক মানে ভেকচিনৰ ব্যৱস্থা কৰিব লাগে আৰু বেমাৰ আজাৰত পৰা যেন দেখিলে পশু চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ লৈ ইহঁতক ঔষধ খোৱাৰ ব্যৱস্থা কৰি দিব লাগে আৰু ভেকচিন বেজী ব্যৱস্থা কৰিব লাগে আৰু হাঁহ কুকুৰা দুইটাকে দিব পাৰি ভেকস মানে বেজীটো ভেকচিনটো দিলে আনিলে এটা ভেকচিন এবাৰ আনিলে এশটাক দিব পাৰি বুলি কয় সেইটো কাৰণে আনি দিব লাগে আৰু নিজৰ ঘৰত ইমানখিনি কুকুৰা নাথাকিলেও হাঁহ কুকুৰা নাথাকিলেও ওচৰ চুবুৰীয়াৰ লগত মিলি আনি মানে একেলগে সকলোৱে মিলি আনি ভেকচিনটো দিলে ওচৰ চুবুৰীয়া উপকৃত হ'ম লগতে আমিও উপকৃত হ'ম সেইকাৰণে মিলি জুলি সেই ভেকচিনটোৰ ব্যৱস্থা কৰি যাতে সকলোৱে হাঁহ কুকুৰাবোৰ সুস্থ হৈ থাকে সকলোৱে উৎপাদন কৰিব পাৰে প্ৰতিপালন কৰি স্বাৱলম্বী হ'ব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে আৰু কুকুৰাক সদায় হাঁহ কুকুৰাক কুকুৰাক মানে আমি সদায় চাউল ধান এইবিলাক দিওঁ আৰু সৰু সৰু কুকুৰা পোৱালিবোৰ যেতিয়া ওলায় তেতিয়া আমি সিহঁতক দানা হিচাপে খুন্দো চাউল চাউলৰ পৰা সিহঁতে ডাঙৰ ডাঙৰটো খাব নোৱাৰে সেইটো কাৰণে সিহঁতক সৰুটো দিয়া হয় সৰু খুন্দো চাউলটো দিয়া হয় দিব লাগে তেতিয়া সিহঁতে খাবৰ কাৰণে সুবিধা হয় ডাঙৰ হ'লে পিছত সিহঁতক ডাঙৰখিনিয়ে দিব ডাঙৰ ডাঙৰখিনিয়ে দিব পাৰি চাউল ধানবিলাক দিব পাৰি কিন্তু পোৱালি অৱস্থাত সিহঁতক সৰু খিনি দিলে কাঢ়ি দিলে খুন্দুখিনি কাঢ়ি দিলে সুবিধা হয় আৰু বজাৰতো দানা পোৱা যায় সিহঁতৰ সৰু সৰু দানা পোৱালিৰ কাৰণে বেলেগকৈ আৰু ডাঙৰ কাৰণে সেইখিনিও আনি দিব লাগে খোৱাব লাগে আৰু পানী খাব দিবলৈ দিবৰ কাৰণে এটা পাত্ৰ থৈ তাত চাফা পানী দিব লাগে খাবৰ কাৰণে তেতিয়া সিহঁতে সুস্থ হৈ থাকে আৰু সিহঁতে থকা ঠাই টুকুৰা সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সদায় চাফা কৰিব লাগে তেতিয়া সিহঁতে বেমাৰ আজাৰ পৰা মুক্ত হয় আৰু পৰিৱেশটোও ভাল হৈ থাকে ঘৰখন ঘৰখনৰ পৰিৱেশটো গোন্ধ নোলায় আৰু কুকুৰা পুহিলে হাঁহ পুহিলে গৰমৰ দিনত প্ৰায় সুমি হোৱা সুমি হয় সুমি হ'লে গৰমত মানে কুকুৰা হাঁহবোৰৰ অশান্তি হয় আৰু লগতে ঘৰৰ মানুহৰ গালেও বিয়পি পৰে সুমি বহুত অশান্তি হয় সেইটো কাৰণে সদায় গৰম দিনত চাফা কৰিব লাগে কুকুৰা গঁৰাল হাঁহৰ গঁৰাল এইবিলাক চাফা কৰি আৰু পশু চিকিৎসকৰ পৰামৰ্শ লৈ সিহঁতৰ কাৰণে এটা পাউদাৰ পোৱা যায় সেইবিলাক ছঁটিয়াব লাগে যাতে সুমিবোৰ আঁতৰি কুকুৰা হাঁহবিলাক সদায় সুস্থ থাকে আৰু হাঁহক সদায় আমি তুঁহ খোৱাব লাগে তুঁহৰ লগত মানে ভাত দিওঁ চাউল দিওঁ ধান দিওঁ এইবিলাক খোৱাব লাগে আৰু হাঁহৰ সিহঁতৰ কাৰণে দানা পোৱা যায় বজাৰত সেইবোৰ আনি খোৱাব লাগে মাজে মাজে ভেকচিনৰ ব্যৱস্থা কৰি ঔষধ খোৱালে যাতে সিহঁতি বেমাৰ আজাৰত নপৰে তাৰ প্ৰতি লৈ মানে চকু দিব লাগে আৰু যদি আমি সুস্থভাৱে হাঁহ কুকুৰাখিনি পালন কৰিব পাৰো তেতিয়া আমিও স্বাৱলম্বী হ'ব পাৰোঁ আৰ্থিকভাৱে বহুতখিনিত আমি গৃহিণীসকলে তাৰ প্ৰতি সদায় সজাগ হ'ব লাগে সেইটো কাৰণে আৰু হাঁহ কুকুৰা এটা পালন কৰি মানে বিক্ৰী কৰিলে আমাৰ পৰিয়ালটো বা আমাৰ ঘৰখনত ল'ৰা ছোৱালী আমি বহুতো অভাৱ বা প্ৰয়োজনখিনি পূৰাব পাৰোঁ আৰু এটা মতা কুকুৰা যদি বিক্ৰী কৰো আমি দহ এঘাৰশ টকা পাওঁ তেনেকৈ মই কালি দুটা মতা কুকুৰা বিক্ৰী কৰিলো এটা এঘাৰশকৈ পালো মই বাইছশ টকা পাইছো সেইখিনিয়ে মোৰ বহুতখিনি মানে প্ৰয়োজন পূৰাবৰ কাৰণে মই পাৰিছো আৰু উপকৃত হৈছো সেইবাবে মই হাঁহ কুকুৰা পালনত গুৰুত্ব দিছো আৰু দিওঁ আৰু পালন কৰি আছো আৰু ভেকচিনৰ ব্যৱস্থা কৰিছো কৰি হাঁহকো দিছো কুকুৰাকো দিছো আৰু সিহঁতক ভালদৰে প্ৰতিপালন কৰি সিহঁতক গঁৰাল সদায় চাফা কৰো হাঁহক হাঁহৰ বেলেগকৈ ৰাখিছো হাঁহৰ গঁৰাল বেলেগকৈ ৰাখি কুকুৰা গঁৰাল কু বেলেগকৈ ৰাখিছোঁ আৰু মোৰ এতিয়া কমেও মোৰ আঠ নজনীমান মাইকী কুকুৰা আছে পাঁচ ছয়জনী মানে মানে পোৱালি জগালে আৰু দুই তিনিজনীমান কণী পাৰি আছে তেনেকৈ কণী দি আছে আৰু তেনেকৈ কণীও কিছুমানে বিচাৰে বিক্ৰী কৰি বিক্ৰী কৰো পাওঁ পইচা পাওঁ আৰু নিজেও কেতিয়াবা ঘৰত খাওঁ ল'ৰা ছোৱালীকো খুৱাব পাৰো আৰু হাঁহৰ কণী পাৰিছে এতিয়া ঠাণ্ডাত অৱশ্যে উমনি দিব নোৱাৰি হাঁহক সেইটো কাৰণে উমনি দিয়া নহয় বিক্ৰী কৰা হয় বিক্ৰী কৰি দিয়া হয় এটা দছ টকা বাৰ টকাকৈ দিওঁ আৰু খাওঁ খোৱাও হয় তেনেকেও উপকৃত হৈছো বা এটা হাঁহ বি কেতিয়াবা কিবা এটা অভাৱ হ'লে এটা বা হাঁহ বিক্ৰী কৰিলে অভাৱটো পূৰণ কৰিব পাৰো বহুত আৰ্থিকভাৱে স্বাৱলম্বী হৈছো মই হাঁহ কুকুৰা পালন কৰি আৰু সকলোকে মই কওঁ যাতে হাঁহ কুকুৰা পোহাত আমি গৃহিণীসকলে গুৰুত্ব দিব লাগে যাতে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰো আৰু সেইটো কাৰণে সকলোৱে প মে গৃহিণীয়ে প্ৰতিপালন কৰি হাঁহ কুকুৰা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব কাৰণে আমি সকলোকে উৎসাহ যোগা যোগাব লাগে আৰু কুকুৰা হাঁহ নিয়মীয়াকৈ সিহঁতক দানা পানী খোৱাব লাগে খোৱালে সিহঁতে সুস্থ হৈ থাকিব উন্নত মানদণ্ডৰ হ'ব ডাঙৰ হ'ব সোনকালে তেতিয়া আমাৰো আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ আমিও সুবি সুবিধা হ'ব

আমাৰ দেশত আমাৰ ইয়াত যিখিনি আমি হাঁহ কুকুৰা পুহোঁ আম আমাৰো ইয়াত বেলেগ বেলেগ প্ৰজাতিৰ আছে হাঁহ কুকুৰা ব্ৰইলাৰ আছে হাঁহৰ ভিতৰত আছে চীনা হাঁহ দে পাতি হাঁহ এইবিলাক আৰু কুকুৰাৰ ভিতৰত ব্ৰইলাৰ কইলাৰ দেচী কুকুৰা এইবিলাক আৰু প্ৰত্যেকতে বেলেগ বেলেগ হয় সেইবিলা সেইকাৰণে আমি হাঁহ কুকুৰা পুহিবলৈ হ'লে পশু চিকিৎসকৰ পৰামৰ্শ লৈ ভালদৰে প্ৰতিপালন কৰিলে আমি আৰ্থিকভাবে স্বাৱলম্বী হ'ব পাৰো